হেল্ল' অ

গাহৰি পুহিবলৈ ভাল কিন্তু গাহৰি এতিয়া কেনেকৈ পুহিলে কেনেকৈ কি কৰিলে কেনেকৈ ভাল হ'ব সেইটোহে অ অ পুহিব পৰা যাব চাহিদা বহুত আছে মানে গাহৰিৰ জাতটো লৈ কথা আছে অ লাভজনক ব্যৱসায় ও ও অ বেয়া নহ'ব অ অ ভালে হ'ব তেনেকৈ গাহৰি গাহৰি পুহি গাহৰি পুহি যদি উৎপাদন কৰিব পৰা যাব

ল'ব পৰা যাব প্ৰফিট আছে প্ৰফিট প্ৰফিট আছে প্ৰফিট আছে প্ৰফিট আছে কিন্তু অলপমান হেৰি কৰিব লাগিব চাইণ্টিফিক শিকিব লাগিব কিছুমান এই বৈজ্ঞানিক পদ্ধতি ভেকচিন দিয়াব লাগিব টাইমমতে অ অ অ কথা পাতিব লাগিব তাৰপৰা আকৌ সেইখিনি আৰু সঁচবিলাক জাতটো আনোতেও অলপ ভালকৈ চাই আনিব লাগিব ফাৰ্মৰ পৰা চাই আনিলে আপোনালোকে বেমাৰ চেমাৰবিলাকো অলপমান ভুচি চুচিবিলাক আনিব লাগিব দামী অকণমান ভাল চাই টাইম মতে ভেকচিন অ এইটো প্ৰফিত প্ৰফিতটো হয় দামী বহুত হৈ গ'ল নহয় এই চাৰিশ তিনিশ চাৰিশ চাৰিশ চল্লিছ টকা মানে হ'লগৈ আৰু চিন্তা কৰি পেলাই ফাৰ্ম খুলিবই লাগে আৰু অ অ